বেংকৰ প্ৰতিটো কামতে অংক জড়িত হৈ থাকে সেইকাৰণে শিশু সকলক স্কুলীয়া পাঠ্যক্ৰমৰ পৰা বেংকৰ লগত জড়িত ঋণ ৰিটাৰ্ণ কৰ আদি শিকোৱাটো অতি দৰকাৰ কাৰণ এদিন ডাঙৰ হৈ সিহঁতে এই বেংকৰ লগত জড়িত ঋণ ৰিটাৰ্ণ কৰ পলিচি এইবোৰৰ লগত জড়িত হৈ পৰিব সেইকাৰণে তেওঁলোকক সৰুৰে পৰাই এই শিক্ষাৰ লগত জড়িত প্ৰতিটো শিক্ষাই প্ৰদান কৰা উচিত